অসমীয়া ভাষাটো মোৰ কাৰণে মানে মোৰ পৰিচয় আৰু মই যিহেতু এজন অসমীয়া এজনী অসমীয়া নাৰী গতিকে মই মোৰ ভাষাটোক বহুত বেছি সন্মান কৰোঁ আৰু মোৰ পৰিচয় হিচাপে মই মানে ক'ব বিচাৰোঁ গতিকে আৰু মোৰ সংস্কৃতি অসমীয়া সংস্কৃতি বহুত মানে মনোমোহা সংস্কৃতিত মই জন্মগ্ৰহণ কৰিছোঁ য'ত মানে বিহু লোক নৃত্য বিহু নৃত্য আ তিৱা নৃত্য দেউৰী নৃত্য তাৰপিছত আৰু আমাৰ বাৰেৰহণীয়া যিবিলাক সংস্কৃতি আছে এক এক শৰণ নাম ধৰ্ম প্ৰচাৰ মানে বিভিন্ন ধৰণৰ সংস্কৃতিৰ দ্বাৰা আমাৰ অসমীয়া ভাষাটো আৰু সংস্কৃতি মানে উজলি আছে গতিকে মই নিজকে বহুত সুখী অনুভৱ কৰোঁ যে মই এনেকুৱা এটা আ ভাষা আৰু সংস্কৃতিত জন্মগ্ৰহণ কৰিছোঁ আৰু মোৰ অসমীয়া ভাষাটোক মই বহুত বেছি সন্মান কৰোঁ কাৰণ এই অসমীয়া ভাষাটোৱে বিশ্বৰ দৰবাৰৰ লৈকে আমাৰ যিটো সংস্কৃতিক লৈ গৈছে আ কেৱল মাত্ৰ অসমীয়া ভাষা আৰু সংস্কৃতিৰ কাৰণেহে সম্ভৱ হৈছে